ৰন্ধাৰ সময়ত যাতে আমাৰ গাত তেলৰ ছিটিকনি নপৰে বা কাপোৰবোৰ নষ্ট নহয় তাৰ কাৰণে এপ্ৰ'ন ব্যৱহাৰ কৰা হয় যিখন আমি কাপোৰ মেৰিয়াই লওঁ গাত সেইখনক এপ্ৰ'ন বুলি কোৱা হয় আৰু তেলত কেৰাহিত তেল দি আমি যি কিবা এটা বস্তু দিবলৈ আমি লাহেকৈ দিব লাগে যদি জোৰকৈ দিওঁ গোটেই তেল আহি পিনি আমাৰ গাতে পৰিব সেয়েহে আমি সাৱধানে লাহেকৈ দিব লাগে আৰু কিবা এটা বস্তু বনাই থকাৰ সময়ত ৰান্ধি থকাৰ সময়ত আমি আঁতৰি যাব নালাগে যাতে চবজি এখনেই বনাইছো চবজিখন বনাই থকা সময়ত আমি ইফাল সিফালে গৈ থাকিলে যদি জুইকুৰা বেছি হৈ যায় যদি বেছি গেছ যায় তেতিয়া দেই যায় সেয়েহে আমি ওচৰতে থাকি ভালকৈ চাই থাকিব লাগে আৰু যদি ভাতৰ চৰুটোৱে পাতো ভাতৰ চৰু পাতি যদি আমি ইফাল সিফাল কৰি জুইকুৰা যদি জ্বলি যায় গোটেই ভাতখিনিয়ে দেই থাকিব সেয়েহে জ্বলি যাব সেয়েহে আমি ভাতখিনি যদি বনাইছো জুইকুৰা চাই থাকিব লাগে আৰু জুইকুৰা কিমান সময়ত নমাব জুইকুৰা ভাতখিনি হোৱা সময়ত জুইকুৰা বে কমটি কৰি দিব লাগে যাতে ভাতখিনি দেই নাযায় ভাল হয় আৰু পানী বেছি দিলেও জুইকুৰা যদি বেছি হৈ যায় তেতিয়া সেইখিনিও পানীখিনি ভাতখিনি পেৰপেৰিয়া ঢিলা হৈ যায় সেয়েহে এটা জোখত পানী দি পেলাই জুইকুৰাও ঠিককৈ দি জোখত দি মানুহগৰাকী তাতে থাকিব লাগে যাতে ভাতখিনি ঠিক হয় আৰু চবজি বনালেও সেই একেই জুইকুৰা বনাই পিনি যদি মানুহজনী ক'ৰবালৈ গুচি যায় আৰু জুইকুৰা যদি জ্বলি থাকে তেতিয়া চবজিয়ে দেই থাকিব ভাজিখিনয়ে জ্বলি থাকিব সেয়েহে মানুহজনী তাতে থাকি জুইকুৰা ভালকৈ জ্বলাই বনাব লাগে এইবোৰে সাৱধানতা